মই মানে লকডাউনৰ সময়ত বস্তু ৰান্ধি মানে খুব ভাল পাইছিলোঁ মানে কিবকিবি বানাই আৰু নিজে ৰান্ধো আৰু মানে কাটা নিমকি বনাই বনাইছিলোঁ তাৰ পিছত মানে কেক বনাইছিলোঁ আৰু মানে সেই ভুজিয়া বনাইছিলোঁ আৰু মানে নাৰিকলৰ লাড়ু চাৰু এইবিলাক বনাইছিলোঁ সেনেকৈ বনাই কিবাকিবি বানাই আছো আৰু মানে শাক পাচলিবিলাকো মানে ৰুওঁ জ্বলা চালা ৰুইছিলোঁ বেঙেনা ৰুইছিলোঁ সেনেকৈ বহুত কিবাকিবি ৰুইছিলোঁ আৰু এনেই ৰুই আৰু নিজে মানে আঞ্জা বনাৰ কাৰণে মানে মই ভাবোঁ কি বানং আজি বন্ধও লকডাউন ক'তো মানুহ ওলাবও নোৱাৰি কি বনাওঁ এই তিলৰ চাটনি জাটনীয়েে কেতিয়াবা মনত পৰিল এই আজি তিলৰ চাটনিয়ে বনাওঁ দেই তিলৰ চাটনিয়ে খাওঁ সেনেকৈ জ্বলা চালা দি ধনীয়া চনীয়া দি মানে তিলৰ চাটনিয়ে বনালোঁ এখন সেয়ে খালোঁ আৰু কেতিয়াবা মাছ থাকিলে কাৱৈ মাছ থাকিলে তিল বতি পেলাই কাৱৈ মাছে দি বনাইছিলোঁ সেনেকৈ খাওঁ আৰু লকডাউনতো আৰু কাম চাম নাইয়ে ঘৰত বহি থাকিব লাগে কি কৰোঁ ল'ৰাটোও স্কুলত যায় বন্ধ দেউতাকো স্কুলত যায় বন্ধ কি কৰিব গোটেই কেইটাই আৰু মানে ধৰা ধৰি কৰি আৰু বস্তু বনাওঁ খাব সুৱাদ হয় কিন্তু বনাই উঠি খায় আৰু কওঁ কি সুৱাদ হৈছিলে বিৰাট ভাল লাগিছিলে কেক কিন্তু মই বনাই পোৱা নাছিলোঁ লকডাউনতে প্ৰথম কেক বনাইছোঁ বনাই উঠি খায় আৰু মই ল'ৰাটোকে আৰু এওকে সুধিলোঁ কেনে পাইচা খায় মই নতুনকৈ বানাইছোঁ বস্তুটো ভাল হৈছেনে নাই অ' মষ্ট সুৱাদ হৈছে এয়া বিৰাট সুৱাদ হৈছে খাব বিৰাট ভাল লাগিছে অ' বনাব জানা দেখোন আৰু নতুনকৈ বনাবি কাৰোবাৰ তাতে বিক্ৰী কৰিবও পাৰিবি কাটা নিংকি বানাওতে কয় অ' ইমান ধুনীয়া হৈছে দোকানতকৈয়ো দেখোন ভালকৈ বানাইছা তই দেখোন জনাই বস্তু বনাব এই বানাবি বানাবি বিক্ৰী কৰিব পাৰিবি এনেকৈ কয় মই আৰু ভাল লাগিছে শুনি কয় তাৰ পিছত ভুজিয়াও বনালোঁ এদিন ভুজিয়া বানওঁতেও কৈছে অ' ভুজিয়াখিনিও বয়া হোৱা নাই দে ভালেই হৈছে দে তেও কাটা নিমকি আৰু কেকতকৈ সিমান ভাল নহ'ল আৰু সেনেকৈ কৈছে মানে মই বোলো দিয়ক আৰু লকডাউনত আৰু কি কৰোঁ তাকে কৰি খাওঁ দিয়ক আৰু কেতিয়াবা পকৰীয়ে বনাইছোঁ গধূলিবেলা খাব ইচ্ছা যায় এও কয় এই কিবা বানোৱা খাওঁ ঘৰত থাকোঁ এনেই কি কৰোঁ কিবা বানোৱা যোৱা মই আৰু মানে বহুত কিবা আলুৰ চুকি পিঁয়াজ চুকি জ্বলা কাটি সেনেকৈ বেচন দি মানে সেইবিলাক বস্তু কৰি খাই সুৱাদ পায় ঘৰত থাকে ন মানুহবিলাক কি কৰিব কাম নাই খোৱাটো বেছি হৈছিল আৰু লকডাউনত তাৰ মানে ৰন্ধা বঢ়াটো বেছি হৈছিল আৰু মানে জুতি কৰি কৰি চব খাব লাগে দে দে ঘৰত থাকোঁ যেতিয়া খাওঁ দিয়া আৰু একো নহয় সেনেকৈ কিবা কৰিলোঁ দিয়ক আৰু